আমি আগৰ দিনৰ মানুহ মোৰ বয়স বাষষ্ঠি বছৰ হ'ল আমাৰ দিনত কোনো মবাইল নাছিলে আৰু আমি ধৰক চিঠি পত্ৰই সকলো মনৰ ভাৱ প্ৰকাশ কৰিছিলোঁ বন্ধু বান্ধৱীলৈ লিখিবলৈ হ'লে চিঠি পত্ৰই দিছিলোঁ আৰু তেতিয়া দিনত মবাইল নাছিলে আৰু ধৰক আজিকালি ল'ৰা ছোৱালীয়ে মবাইলত লেপটপ মবাইলত সকলোবোৰ ব্যৱহাৰ কৰি চলা কৰিব জানে আৰু তেওঁ তেওঁলোকে মবাইলতে সকলো মানে কৰে আমাৰ দিনত নাছিলে আমি সেইকাণে সেইবিলাক ধৰক লেপটপ মবাইল সেইবিলাক চলাব নেজানিছিলোঁ মানে চিঠি পত্ৰই সকলো আমি মনৰ ভাৱ প্ৰকাশ কৰিছিলোঁ আৰু আজিকালি আৰু ধৰক চিঠি পত্ৰ লিখি ভালপাওঁ বুলি ভালপাওঁ আৰু ধৰক আজিকালি ল'ৰা ছোৱালীয়ে মবাইলতে সকলো মানে ধৰক লিখিব পাৰে আৰু সকলো মেছেজ মবাইলতে কৰে আমি আগৰ দিনৰ মানুহ এইবিলাক মবাইল চবাইল চলাবও জনা নাছিলোঁ আৰু ধৰক মানে চিঠি পত্ৰই গোটেইখিনি কৰা কৰোঁ আও এতিয়া ল'ৰা ছোৱালীয়ে ধৰক মানে স্কুলত এতিয়া যিখিনি তেওঁলোকক শিকাব লাগে সেইখিনি আমি শিকোৱা দেখিও পোৱা নাই বাক্য ৰচনা আৰু মানে হেৰি ৰচনা আৰু আৰু ধৰক মানে যিকোনো মানে টান শব্দবিলাক কিবা নোহোৱা নিচিনাই হৈ গ'ল আও চিঠি পত্ৰ আও মানে এবোৰ ধৰক ৰচনা এইবোৰ মানে নিশিকায় এইবিলাক ল'ৰা ছোৱালীয়ে চিনি নোপোৱা নিচিনাই হৈ গৈছে আজিকালি আও আগতে ধৰক আমাক শনিবাৰে শনিৰায়ে ইংৰাজী শ্রুতলিপি দিয়ে আও অসমীয়া শ্রুতলিপি দিয়ে আজিকালি এইবিলাক ব্যৱহাৰ নোহোৱাই নিচিনাই হৈ গ'ল আও ল'ৰা ছোৱালীয়ে যিবোৰ আখৰ লিখে সেইবোৰ মানে প্ৰায় মানে শুদ্ধ মানে লি লিখনি নহয়েই আগৰ দিনৰ লগত বহুত পাথক্য আজিকালি সকলো সলনিয়ে হৈ গৈছে আও